ঊনৈছ তিনি দুহেজাৰ এক এক দুই দুহেজাৰ তিনি আঠ চাৰি দুহেজাৰ ছয় একৈছ দুই দুহেজাৰ দুই আঠ ছয় দুহেজাৰ পাঁচ